নমস্কাৰ

স্মৃতি হ'ল দৌৰ

দৌৰ স্মৃতি বুলি ক'বলৈ গ'লে মই আপোনাৰ বিশেষকৈ এল পি স্কুলত যোৱাৰ পৰাই বহুত অনুপ্ৰাণিত হৈছিলোঁ বা মোৰ ঘৰত তেনেকুৱা দৌৰবিদৰ মানুহ আছিল এনেকৈ দৌৰ চৌৰৰ প্ৰতি আগবাঢ়ি যোৱা বা দৌৰি থকা মোৰ দাদাহঁত কাৰণ সিহঁতে ডিফেন্সত কৰে সিহঁতক দেখি দেখিয়ে বা মোৰ খুৰাহঁত সিহঁতক দেখি দেখিয়ে কিয় নাজানো ভাল লাগি গ'ল বা অভ্যাসত পৰিণত হৈ গ'ল

এই স্কুলত খেল ধেমালি হয় স্কুলত খেল ধেমালি হোৱা প্ৰথম মই অংশগ্ৰহণ কৰিছিলোঁ মানে এনেই আৰু দৌৰি চাইছিলোঁ দৌৰিব মন যায় ভাল লাগে তেতিয়া আপোনাৰ প্ৰথমবাৰ দৌৰত মই আপোনাৰ ইমান উপকৃত হ'ব পৰা নাছিলোঁ

উৎসাহ দিবৰ কাৰণে শিক্ষক শিক্ষয়িত্ৰীসকলে নিচুকনি পুৰস্কাৰ আগবঢ়াইছিলে তেতিয়া মনটো বৰ ভাল লাগি গৈছিলে মানে তেতিয়া ভাৱনা হৈছিলে বা চিন্তা হৈছিলে যেন এনেকৈ দৌৰিয়ে থাকিম খেল চেল ওলালে দৌৰিমে দৌৰিম ঠিক তেনেধৰণে আগবাঢ়ি গৈ আছোঁ আগবাঢ়ি গৈ গৈ আপোনাৰ

পাতে বছৰেকত এবাৰ এই খেল ধেমালিটো অংশগ্ৰহণ কৰিছিলোঁ আৰু অলপ মই তেতিয়া দৌৰিয়ে থাকোঁ মাজে সময়ে ধৰক দৌৰি দৌৰি অলপ প্ৰেক্টিছো হৈছিলে সেইবাৰ কিন্তু মই প্ৰথম পাবলৈ সক্ষম হৈছিলোঁ প্ৰথম পাবলৈ সক্ষম হৈছিলোঁ মই

তেতিয়া মানে মনটো ভাল লাগি গৈছিলে বা মই দৌৰিব পাৰিম

সৰু সুৰাকৈ আৰু নিজৰ ঘৰৰ ওচৰতে এখন

আৰম্ভ কৰাৰ পাছত আপোনাৰ তেনেকৈ ঠিক মাজে সময়ে আৰু কেতিয়াবা সপ্তাহটোত তিনিদিন সপ্তাহটোত দুদিন লগতে স্কুলো যাবলগীয়া হয় তাৰ ভিতৰতে আৰু খেলা ধূলা কৰোঁতেও দৌৰা হয়

মনটোও ভালে থাকে

ঠিক তেনেধৰণে আগবাঢ়ি গৈ আছোঁ গৈ আছোঁ তাৰপাছত আপোনাৰ এথলেটিক্সত আমাৰ জিলাৰ

মই ক'লোঁ ঠিক আছে তেনেকৈ ক'লোঁ আহিলোঁ ঠিক তেনেধৰণে আহিলোঁ আপোনাৰ অনুশীলন আৰম্ভ কৰিলোঁ শিকালে বুজালে তেনেকৈ যি দেখাইছে শিক্ষাগুৰুসকলে বা মোক যি দেখাইছে তেনেকে ধৰণে কৰি যাবলৈ চেষ্টা কৰিলোঁ কৰি গৈ আছোঁ গৈ আছোঁ তেনেকে ধৰণে ধৰক তাৰপাছত আপোনাৰ মই জিলাৰ হৈ প্ৰথম খেল খেলিছিলোঁ দৌৰ এথলেটিকছৰ

ধুনীয়া হয় পাচো কৰিছিলোঁ সেই দুভাৰ্গ্যবশতঃ আপোনাৰ চাকৰি ল'ব নোৱাৰিলোঁ ঘৰুৱা আৰ্থিক অৱস্থা বেয়া আছিল আৰু তেতিয়া দিনত ঘোচ দিব লাগে আমাৰটো সেইবোৰ সক্ষম নাই ঠিক তেনেধৰণে সেইবোৰ দিন তেনেকৈ আগবাঢ়ি গৈ আছোঁ তথাপি আজিলৈকেও মই দৌৰ বেয়া পোৱা নাই আৰু বেয়া নেপাওঁ দৌৰিলে কাৰণ স্বাস্থ্য ভালে থাকে মই দৌৰি ভাল পাওঁ দৌৰিমেই মনত পৰে পুৰণা মোৰ কথাবিলাক য'ত নেকি ইণ্টাৰভিউত দৌৰিছিলোঁ ভাল লাগে ভাবিলে ঠিক তেনেধৰণে এতিয়াও ধৰক আমাৰ জানুৱাৰী এক তাৰিখৰ দিনা প্ৰত্যেক বছৰে আমাৰ ইয়াত মাৰাথন প্ৰতিযোগিতা হয় তাতো মই প্ৰত্যেকবাৰে দৌৰিব পাৰিলেও অংশগ্ৰহণ কৰোঁ নোৱাৰিলেও অংশগ্ৰহণ কৰোঁ তেনেকে ধৰণে কৰিয়েই থাকোঁ আৰু আৰু বৰ্তমানলৈকে কৰিয়ে আছোঁ আৰু যেতিয়ালৈকে পাৰোঁ তেতিয়ালৈকে কৰিয়ে থাকিম কাৰণ মোৰ বয়স ইমান হোৱা নাই মানুহে কয় মন বয়স হ'লে মনো বুঢ়া হয় কিন্তু সেইটো নহয় ঠিক তেনেধৰণে

সেইবোৰত যেনেকৈ ধৰক দৌৰি আগবাঢ়ি গৈছিলোঁ ঠিক তেনেধৰণে আগবাঢ়ি যাব লাগিব তেওঁক বা যাম প্ৰিয় বুলি ক'লে সঁচাকৈ বৰ প্ৰিয় লাগে দৌৰ খেলটো

আৰু এটা দৌৰ মাৰিছিলোঁ মনত পৰে খেল ধেমালিত আমাৰ স্কুলৰ দিনত মুখত এখন চামুচ ল'ব লাগে চামুচখনত এটা আপোনাৰ বগৰী দি দিয়ে বগৰী লৈ দৌৰিব লাগে বগৰী দৌৰি যাওঁতেতো নিশ্চয় পৰিবই যিজনে দৌৰি যাওঁতে বগৰীটো নপৰে সেইজনেই প্ৰথম পায় মই কিন্তু পাইছিলোঁ কম ডাঙৰ কথা নহয় বগৰীটো চ চামুচখনত লৈ দৌৰাটো তাকো মুখত কামুৰি ভাল লাগে ভাবিলে ঠিক তেনেধৰণে আগবাঢ়ি গৈ আছোঁ বা গৈ আছিলোঁ মনত পৰে আৰু আগবাঢ়ি গৈ থাকিম বুলি ভাবিছোঁ যেতিয়ালৈকে থাকোঁ তেতিয়ালৈকে মানে দৌৰাটো এৰিব নোৱাৰি দৌৰিবই লাগিব আৰু দৌৰি থাকিমেই বিশেষ একো নহ'লেও নিজৰ স্বাস্থ্য বুদ্ধিৰ কাৰণে নিজৰ হেল্থৰ কাৰণেও দৌৰিমেই কাৰণ দৌৰিয়ে থাকিম দৌ দৌৰ দৌৰ দৌৰ কয় নহয় অসমীয়াত এষাৰ কথা আছে ৰণৰ ঘোঁৰা বোলে সদায় ৰণতহে যায় ঠিক তেনেধৰণে ৰণলৈ যাবলে হ'লে দৌৰিব জানিব লাগিব দৌৰিলেহে ৰণত জিকিব পাৰিব ঠিক তেনেধৰণে মই সেই তেনেকৈয়ে গৈ আছোঁ গৈ থাকিম ধন্যবাদ